কালি এটা বাতৰি শুনিছিলোঁ অসমৰ বিহুৱা বিহুৱতী বিশ্ব ৰেকৰ্ডৰ প্ৰসংগত তাৰে এগৰাকী নাচনীয়ে কালি মেডিয়াত এটা বাইট দিছিলে পঁচিছ হেজাৰ টকা চৰকাৰে তেওঁলোকৰ একাউণ্টত ভৰাই দিছে আৰু লগতে প্ৰমান পত্ৰও দিছে সেইটো খুব ভাল কথা তেওঁ সেই পইচাকেইটাৰে এটা লেপটপ কিনিম বুলি ক'লে দ্বিতীয়তে এখন কী বৰ্ড কিনিব কেতিয়াও সেই পঁচিছ হেজাৰ টকাৰ ভিতৰতে তেওঁ দুখীয়া শ্ৰেণীৰ ৰাইজক তেওঁ সহায়ো কৰিব এইটো মই এটা খুব আমোদজনক বুলি ভাবিলোঁ কিয়নো পঁচিছ হেজাৰ টকাৰ ভিতৰত গোটেইকেইটা লেপটপ এটা পাবলৈকে আজিকালি টান আৰু তেওঁ পঁচিছ হেজাৰ টকাতে লেপটপো কিনিব এখন কী বৰ্ডো কিনিব আকৌ দুখীয়া শ্ৰেণীৰ মানুহক সহায়ো কৰিব এইটো এটা বৰ আমোদজনক বুলিয়ে মই ভাবিলোঁ